মাছ ধৰাটো জীৱিকা হিচাপে উন্নত আৰু সহজ কৰি তুলিবলৈ আমাক চৰকাৰে বিভিন্ন বস্তুৰে সহায় কৰিব পাৰে কাৰণ যিহেতু আমি গাঁৱত সাধাৰণতে গাঁৱত সাধাৰণতে মানে কি হয় মাছৰ মানে মাছ ধৰাটো মানে জীৱিকা হিচাপে বহুতে গ্ৰহণ কৰা দেখা যায় মানে কি হয় ইয়াতে কি বুলি কয় এইটো মাছটো তাৰ মানে ইয়াতে আপোনাৰ গাঁৱৰ ঘৰে ঘৰে সকলোৰে পুখুৰি থকা দেখা যায় সাধাৰণতে সেই পুখুৰিত মানে তেওঁলোকে কি কৰে বছৰি যেতিয়া বাৰিষা হয় তেতিয়া মানে নতুন নতুন মাছ দিয়ে মাছ দি উঠি সেইবিলাক মাছ তিনি চাৰি বছৰ পিছত উঠায় তাৰপিছত আৰু সেই মানে যিখিনি পইচাৰ মাছ দিয়ে সেইখিনি পইচা তেওঁলোকে আকৌ সেই আদায় কৰিব পাৰে কিন্তু কিছুমান মানে হেৰি মানে প্ৰজাতিৰ কিছুমান মাছ হয়তু যিবিলাক মানে ডাঙৰ হয় সোনকালে বা সেনেকুৱা ধৰণৰ যিবিলাক আছে সেইবিলাক মাছ দিয়াৰ ক্ষেত্ৰত চৰকাৰে মানে কি কৰিব পাৰে কিছুমান আমাৰ ধৰক যিবিলাক মাছে খোৱা খাদ্য সেইবিলাক আমাক যিবিলাক মানে আছে মাছ ধৰা যিবিলাক ব্যৱসায়ী ব্যৱসায়ী আছে তেওঁলোকে ব্যৱসায় যিবিলাকে কৰিব বিচাৰে তেওঁলোকক হয়তু মাছৰ খাদ্যই হওক বা তাৰপিছত মাছ কেনেকৈ পোঁহিব লাগে বা মাছটোৰ যিবিলাক মাছ আমি সাধাৰণতে খালত দিওঁ খাল বা পুখুৰিত দিওঁ সেইবিলাক মাছ মানে ডাঙৰ হ'বৰ কাৰণে আমাৰ খালটো কেনেকুৱা ধৰণৰ হ'ব লাগে খালটোত বোকা থাকিব লাগে নে খালটোত বালি মাটিৰ হ'ব লাগে নে খালটো দ বেছি হ'ব লাগে নে খালটো তল বেছি হ'ব লাগে সেইবিলাক বস্তু মানে আমাক মানে এটা গাইডেঞ্চ হয়তু দিব পাৰে তেতিয়া যদি মানে সেই গাইডেঞ্চটো দিয়া হয় তেতিয়া মানে যিখিনি মাছ ধৰাটো মানে পেছা হিচাপে কিছুমানে যিবিলাকে গ্ৰহণ কৰিব সিহঁতৰ মানে কি হয় বস্তুখিনি মানে কি মাছৰ মাছৰ পৰা যিখিনি মানে সিহঁতে মাছটো পোহি তাৰ পাছত মাছটো ডাঙৰ হোৱাৰ পাছত যেতিয়া বেচি যিখিনি মানে আৰ্থিক সুবিধা মানে হেৰি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব সেইখিনি হয়তু তেওঁলোকৰ মানে মানে যিখিনি চৰকাৰৰ গাইডেঞ্চখিনি পোৱাৰ পিছত হয়তু বেছিকৈ হ'ব পাৰে তাৰপিছত কি হয় মাছৰ খাদ্যটো মই ক'লো মাছৰ খাদ্যটো দিব পাৰে চৰকাৰৰ ফালৰ পৰা তাৰপাছত গাইডেঞ্চটো দিব পাৰে তাৰপাছত কিছুমান কি কয় এইটো মাছটো মানে যিটো মানে পুখুৰি সেইটোৰ পাৰত গছ গছনিৰে ৰোৱা আমাৰ সাধাৰণতে খালৰ খাল বিল মানে খাল পুখুৰিৰ পাৰত সাধাৰণতে গছৰ পুলি তাৰপিছত এনেকৈ গছৰ পুলি ৰোৱা দেখা যায় গছৰ পুলি ৰুলে সেই পুখুৰিবিলাকৰ পাৰত গছৰ পুলি ৰুৱাৰ ফলত যিবিলাক পাত পুখুৰিত পৰে যিবিলাক ঠানি পুখুৰিত পৰিব সেইবিলাক মানে মাছৰ কাৰণে ভাল নে বেয়া সেইখিনি হয়তু এনেকৈ ক'ব পাৰিব চৰকাৰে কৈ দি সহায় কৰিব পাৰিব এনেকুৱা আৰু